কামৰূপ মহানগৰ জিলাত প্ৰচলিত খাদ্যৰ কথা ক'বলৈ গ'লে আচলতে ইয়াত বিশেষভাৱে অন্য জিলাতকৈ বেলেগ খাদ্য বুলি প্ৰচলন একো নাই অসমত সাধাৰণভাৱে যিখিনি খাদ্য প্ৰচলন হ চলে সেই খাদ্যই কামৰূপ মহানগৰ জিলাতো প্ৰচলিত আৰু তেনেকুৱা কিছুমান খাদ্য যেনে আমাৰ মাছৰ টেঙা বা তিলৰ বিভিন্ন ব্যঞ্জন তিলৰ তিলৰ চাট্নি হ'ব পাৰে বা তিলেৰে মাংস বনোৱা যায় কলডিলেৰে পাৰ মাংস বনোৱা যায় হাঁহৰ কোমোৰাৰে হাঁহ বনোৱা যায় তেনেকুৱা বিভিন্ন আমাৰ থলুৱা সংস্কৃতিৰ লগত যিখিনি উপাদান আমাৰ আশে পাশে সহজতে পোৱা যায় তেনেকুৱা উপাদানেৰেই অসমৰ খাদ্য সম্ভাৰখিনি চহকী হৈ আছে আৰু কোৱাই যায় আমাৰ উত্তৰ পূবত আমি যিখিনি খাদ্য খাওঁ তাত মা মছলা খুবেই কমকে ব্যৱহাৰ কৰা হয় আৰু ইমান কম মা মছলাৰে ইমান জুতি লগাকৈ খাদ্য মানে প্ৰচলন কৰা হয় সেয়া সেই নিয়মখিনিৰেই আমি আচলতে আমাৰ সংস্কৃতি ধনী হৈ আছে আৰু আচলতে ইয়াতে যিবিলাক উপাদান বুলি ক'ব গ'লে উপাদান ৰন্ধন প্ৰণালী বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা হয় যেনে কিছুমান বস্তু আমি যিটো ক'ব গ'লে ফ্ৰাই কৰা হয় কিছুমান বস্তু ষ্টিম কৰা হয় আমাৰ ইয়াত ভাপত দিয়া বস্তুৰ প্ৰচলন বহুত বেছি আছে আমি মাংসও ভাপত দি খোৱা হয় কলপাতেৰে মেৰিয়াই মাছ মাছো ভাপত দি খোৱা হয় বা তেনেধৰণে ভাপত দি বিভিন্ন তৰকাৰী বা চাট্নি বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয় বাঁহৰ গাজ ব্যৱহাৰ কৰা হয় বহুলভাৱে প্ৰচলিত কিছুমান উপাদান বুলি ক'বলে গ'লে বিভিন্ন ধৰণৰ শাক যেনেকে আমাৰ বিহুৰ সময়ত আমি এশ এবিধ শাকেৰে ব্যঞ্জন তৈয়াৰ কৰা হয় সেইখিনি সময়ত উপলব্ধ বিভিন্ন শাক আছে তাৰপিছত আমাৰ বাঁহৰ বাঁহগাজ যিহেতু সহজলভ্য বাঁহগাজৰ বিভিন্ন ধৰণৰ আচাৰো কৰা হয় বিভিন্ন ব্যঞ্জন কৰা হয় ভাজি কৰিও খোৱা যায় মাংসৰ লগতো খোৱা যায় আৰু তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ প্ৰস্তুত কৰা যায় আৰু বাহিৰৰ কোনোবা এজন ব্যক্তি যদি আহি অসমত বা কামৰূপ মহানগৰত যদি অসমীয়া থলুৱা খাদ্যৰ সোৱাদ ল'বলৈ বিচাৰে তেনেহ'লে এতিয়া অসমত বহু কেইখন নতুন নতুন এনে অনুষ্ঠান আছে য'ত একদম থলুৱা অসমীয়া খাদ্যৰ সোৱাদ ল'ব পৰা যায় তাৰ ভিতৰত কেইখনমানৰ যদি মই নাম উল্লেখ কৰোঁ তেনেহ'লে হ'ব আমাৰ জনপ্ৰিয় চেফ্ অতুল লহকৰৰ তেখেতৰ হেৰিটেজ খৰিকা আৰু আৰু তেনেকুৱা ধৰণৰ আন কেইখন হৈছে গামচ্ ডেলিকেচি মিচিং কিট্চেন আৰু মাইহাং আৰু আছে এখন নতুনকৈ যিখন খুলিছে ধোঁৱাচাং আৰু বহুত কেইখন তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট আমাৰ গুৱাহাটীত অৱস্থিত কিন্তু তেওঁ তাৰ তেওঁলোক গৈ তালৈ গৈ অসমীয়া থলুৱা খাদ্যৰ জুতি ল'ব পাৰে